ঘৰৰ চৌপাশটো স্বাস্থ্যসন্মতভাৱে বুলি ক'বলৈ গ'লে কেনেদৰে ৰাখিম ৰাখিব লাগে ধৰক ওচৰত গেলা পচা বস্তু থব নালাগে পানী জমা কৰিব নালাগে মহ পানীত এতিয়া পানী জমা হ'লে মানে মহ হয় মহৰ পৰা যিকোনো বেমাৰ এতিয়া মেলেৰিয়া হ'ব পাৰে ঘৰত গেলা পচা বস্তু যদি থাকে তাত দুৰ্গন্ধ ওলায় সেয়াটো অশান্তি হয় থাকিব নোৱাৰে তাৰপিছত ধৰক খোৱা বোৱা খাদ্য বস্তুবিলাক মানে ঘৰৰ ঘৰৰে খোৱা হয় যে সেইকাৰণেও বাৰু বহুতো সুবিধা হয় ঘৰতে এতিয়া আৰু খাদ্য খোৱা বস্তু চব ঢাকি কৰি থব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ থাকিব লাগে আৰু পানীটো খোৱা পানীটো মানে বেছি ইম্পৰ্টেণ্ট খোৱা পানীটো ধৰক ফিল্টাৰ কৰি খাব লাগে যদি ফিল্টাৰ নকৰে তেনে উতলাই ঠাণ্ডা কৰি ৰাখি মানে খাব পাৰি খাব লাগে আৰু ঘৰৰ চৌপাশটো মানে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিব লাগে পৰিৱেশটো যদি লেতেৰা পেতেৰাকৈ থাকে নহয় তেতিয়া মানে অলপ বেমাৰ আজাৰ হোৱা বেছি সুবিধা হয় বেমাৰ আজাৰ হ'বলৈ আৰু ইফালে ধৰক ঘৰলৈ অতিথি আহিলে মানে দেখিলে মানে ধৰক আৰু কেনেকুৱা বিতৃষ্ণা জন্মিব ছিঃ মানুহ ঘৰ ইমান লেতেৰা এনেকৈ মানে কিবা কিবি ক'ব আৰু সেইকাৰণে ঘৰৰ চৌপাশটো বহুত ধুনীয়াকৈ ৰাখিব লাগে আগফালে ফুলনি এখন যদি থাকে আৰু ভাল লাগে থাকেই বাৰু প্ৰত্যেকৰ ঘৰতে ফুলনি এখন এখন তাৰপিছত এতিয়া ধৰক চৌহদটো আৰু পেচাব ঘৰ লেট্রিন এইবিলাক অকণমান দূৰত হ'ব লাগে একেবাৰে ওচৰত হ'লেও মানে বিশেষকৈ ধৰক আজিকালিতো প্ৰায়ে সুবিধা হৈছে মানুহৰ ভিতৰতে কৰি লৈ টইলেট চইলেটবিলাক এইবিলাক সেইটোতো আৰু বেলেগ বেলেগ কিন্তু গাঁৱলীয়া পৰিৱেশত ধৰক আমাৰ অকণমান আঁতৰত হ'লে ভাল আৰু তাৰপিছত এতিয়া গাঁৱৰ মানুহৰ ঘৰতটো ৰিং কুঁৱা টিউবৱেল এইবিলাক থা থাকে আৰু পানীৰ সুবিধাটো এ তেনে সেই পানী কুঁৱাটো এতিয়া কুঁৱাটোত আমাৰ ৰিং কুঁৱাটোত এতিয়া আমি পূৰা ঢাক ঢাক ঢকাৰ ব্যৱস্থা আছে মানে ঢাকি থ'লে মানে ওপৰৰ পৰা যিকোনো বস্তু পৰিব নোৱাৰে এতিয়া নহ'লেতো ওপৰত টেংকিত কিছুমানেতো গেলা পচা বস্তু পৰে তেনেকুৱা পানীকেই খায় পানীৰ পৰাও বহুত বেমাৰ আজাৰ হ'ব পাৰে সেইকাৰণে খোৱা পানীখিনি বৰ সাৱধানকৈ ৰাখিব লাগে আৰু চৌহদটো বহুত মানে ধুনীয়াকৈ ৰাখিব লাগে মানে সাৰী পুচি জাবৰ জোঁথৰখিনি মানে ওচৰত যদি প্লাষ্টিক স্লাষ্টিক পৰি থাকে তেতিয়াতো সেইবোৰ জ্বলাই কৰি একদম ধুনীয়াকে পৰিষ্কাৰ কৰি পেলাব লাগে জাবৰ মানে দম হ'বলে দিবই নালাগে মানে ঘৰৰ পৰিৱেশটো যদি চৌহতটো বহুত পৰিষ্কাৰকৈ থাকে মানে বেমাৰ আজাৰৰ পৰাও দূৰ হয় আৰু মানুহৰ ঘৰখনত মানে থাকিবলৈ মন চনবিলাকো ভাল লাগে চাফা হৈ থাকিলে মানে আৰু ঘৰলৈ অতিথি আহিলে মানেতো তেতিয়াও মানে ভাল লাগে কিবা এটা যে মানুহ ঘৰ অকণমান চফা দেই এনেকৈ মানে শুনিবলৈ পোৱা যায় আৰু সেইটোৱেই মানে ঘৰখনত চৌপাশটো কেনে মানে সুন্দৰ কৰি ৰাখিব লাগে আৰু সেই তেনেকৈ